অ' যেতিয়া মানে লকডাউন দিছিলে ফাৰ্ষ্টতে তেতিয়াতো স্কুল কলেজ সব বন্ধ আছিলে আৰু তেতিয়া ঘৰতে থাকি বহুত আমনি লাগিছিল কি কৰিম কি নকৰিম মানে এনেকুৱা লাগিছিল ঘৰতেই সোমাই থাকি কাৰো লগত আপোনাৰ বাহিৰতো ওলাব নোৱাৰি সং কাৰো লগত মানে সংস্পৰ্শত আহিব নোৱাৰি তেনেকুৱাত সবৰে মই ভাবোঁ এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে আৰু মানে বহুতেই ধৰক নতুন নতুন কৰ্মত নিয়োজিতও হৈছে সেইসময়ত কোনোবাই বৃত্তিমুখী কৰ্ম যেনেকৈ ধৰক কেক বনাব শিকিছে কোনোবাই কাপোৰ এমব্ৰইডাৰি কৰিব শিকিছে হেণ্ডমেড আৰু যিবোৰ বস্তু ধৰক আৰু বাহিৰত ওলাই নগ'লেও পাৰি তেনেকৈ কিছুমান বস্তু ডেভল'প হৈছে কিন্তু মোৰ ক্ষেত্ৰত যদি মই কওঁ ময়ো তেনেকৈ কেক বনাব ট্ৰাই কৰিছিলোঁ কিন্তু মই সফলো হৈছোঁ সেই ক্ষেত্ৰত ঘৰতে যিটো আৰু বনাব পাৰি কেক ডিম বেচন তাৰপিছত ময়দা সেনেকৈ দি পেলাই বনাই তেনেকৈ ময়ো বনাব চেষ্টা কৰিছিলোঁ আৰু মই এনে মাংস চাংস বনাই পেলাই ভাল পাওঁ আৰু তেতিয়াই শিকিছোঁ আগতে মই একো জনা নাছিলোঁ মানে লকডাউনতে সেইখিনি কৰিব শিকিছোঁ আৰু মাংস চাংস বনাই এতিয়া আৰু ভালকে বনাব জানো লকডাউনতে শিকা সেইবোৰ